মোৰ এজন বন্ধুৱে আধা মোৰ আধাৰ কাৰ্ড মোৰ এজন বন্ধুক মই মোৰ আধাৰ কাৰ্ডখন আপডেট কৰিবলৈ দিয়াত

ফোন যোগেদি মই সুধিলোঁ মোৰ আধাৰ কাৰ্ডখন কিমান কাম আগবাঢ়িছে তেতিয়া মোক ক'লে যে আধাৰ কাৰ্ডৰ কামটো দ্ৰুত গতিত চলি আছে

আপোনাৰ বেংকৰ একাউণ্টত যদি আধাৰ কাৰ্ড লিংক নাথাকে তেতিয়া আপোনাৰ বেংকৰ কাম কৰিব নোৱাৰে একো কাম কৰিব নোৱাৰে বেংকত

আধাৰ কাৰ্ডখন বৰ্তমান ডকুমেণ্টচ এক নম্বৰৰ ডকুমেণ্টচ মানে মানুহৰ এক নম্বৰৰ ডকুমেণ্টচখন আধাৰ কাৰ্ডখন চলি আছে বৰ্তমান বৰ্তমান আধাৰ কাৰ্ডখনৰ অবিহনে কোনো কাম নাই আধাৰ কাৰ্ডখন নম্বৰ ওৱান এক নম্বৰত আছে আৰু দুই নম্বৰৰ কথাটো হৈ গ'ল কি আমি আধাৰ কাৰ্ডখন খুলিম কেনেকৈ এতিয়া আধাৰ কাৰ্ডখন খুলিবলৈ আমাৰ

আধাৰ কাৰ্ডৰ কাম কৰিছিলে তেতিয়া মই সৰু আছিলোঁ মোক মাতি লৈ মা মানে মোক ঘৰৰ মানুহে ক'লে আৰু মই গ'লো

তাৰ পৰা সেই আধাৰ কাৰ্ডখন বনাই মেলি হোৱাৰ পাছত মই আকৌ আহি ঘৰত আহিলোঁ অলপ দিন মই তেনেকেই চলালো তো জেগা সলনি হৈ গ'ল মই বেলেগ এটা জেগালৈ গ'লো বেলেগ এটা জেগালে যোৱাত মোৰ আধাৰ কাৰ্ডৰ

মানে মোৰ হেৰি হৈ গ'ল কেনচেল হৈ গ'ল য'ত যি বেংকৰ পৰা ধৰি ইত্যাদি যত য'ত যেনেকৈ আছিল চবে মোক

ঠিকনা বৰ্তমানৰ ঠিকনাটো দিলোঁ

আৰু মোৰ ঠিকনা সলনি হৈ পেলাই কিমানখিনি বিপদত পৰিছিলোঁ সেইখিনি বিষয়লৈয়ো মই ক'লো

আধাৰ কাৰ্ডটো যিকোনো জেগাত আজিকালি কম্পিউটাৰ দোকান চি আই চি দোকান চেণ্টাৰ মানে পাবলৈ দিগদাৰ নাই প্ৰতিখন গাঁৱতে প্ৰতিটো তিনিআলি চাৰিআলি আলি প্ৰতিটো জেগাত এখন চি আই চি দোকান প্ৰায় আছেই

আধাৰ কাৰ্ডত যিটো নাম থাকে আধাৰ কাৰ্ডত যিখন ফটো থাকে আধাৰ কাৰ্ডত যিখিনি ডিটেইচল থাকে সেইখিনি ই শ্ৰম কাৰ্ডলৈ যায়